শোণিতপুৰ জিলাখনত স্বাস্থ্যসেৱা বহুতো উন্নত কাৰণ আমাৰ ইয়াত সকলো ধৰণৰ স্বাস্থ্যসেৱা কৰা হয় আৰু তেজপুৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত তেজপুৰ অঞ্চলত তেজপুৰ অঞ্চলত আপোনাৰ তেজপুৰ মেডিকেল কলেজ আছে য'ত সকলো ধৰণৰ স্বাস্থ্য ব্যৱস্থা পোৱা যায় আৰু তেজপুৰ মেডিকেল কলেজৰ ওচৰতে আপোনাৰ নতুনকৈ কেঞ্চাৰ হস্পিতেল এখন খোলা হৈছে য'ত কেঞ্চাৰ ৰোগীসকলেও তেওঁৰ চিকিৎসা কৰাই পেলাই কেঞ্চাৰৰ পৰা বাচিব পৰা উপায় আছে তেনেকুৱা বহুতো ধৰণৰ স্বাস্থ্যৰ ব্যৱস্থা স্বাস্থ্যসেৱা আছে আমাৰ শোণিতপুৰ জিলাখনত